হেল্ল'

ঐ কি কৰিছ এই আছোঁ

অঁ হেৰি তোৰ কেনেকুৱা চলি আছে ঘৰৰ বাকী খবৰ খাতি ভাল আৰু মোৰ ভালেই এই কথা এটা বুজিছনে এই আমাৰ এই স্কুলত তাতে মানে খেল ধেমালি হেৰি কৰিছিলোঁ যে তাৰ কাৰণে মানে হেৰি লাগিছিলে অ' এইবোৰ গিফ্ট দিবলৈ মানে তোৰ হেৰি দিয়ে নাই খেল ধেমালিক অঁ পুৰস্কাৰ দিয়ে নহয় এই পুৰস্কাৰৰ কাৰণে তোৰ দোকানৰপৰা বস্তু কেইটামান লাগিছিলে মানে আৰু তোৰ ওচৰত এনেকুৱা জেনেৰেল নলেজৰ কিতাপ হ'ব নেকি এই সৰু ল'ৰা ছোৱালীৰ কাৰণে ঐ জেনেৰেল নলেজৰ কিতাপ কেইখনমান এনেকৈ দৰকাৰ হৈছিলে মানে কেনেকুৱা কেনেকুৱা ধৰণৰ পাম অঁ আছামিজ যিকেইটা

অঁ সেই মানে হেৰি লাগে সেই জেনেৰেল নলেজৰ বুক কেইখনমান লাগে এইটো পুৰস্কাৰ দিবলৈ এতিয়া তাৰপিছত আৰু এই কাঠপেঞ্চিল হেৰি তোৰ পেন কলম আৰু এনেকৈ আৰু পেঞ্চিল বক্স তেনেকুৱা কিবাকিবি বস্তু দুটামান লাগে

মই তোৰ দহ তাৰিখ মানে যাম দহ তাৰিখ মানে গৈ পিনি আজিতো সাত তাৰিখ নহয় মই দহ তাৰিখে যাম তোৰ দহ তাৰিখে গৈ পিনে বস্তু আচ্ছা এই হেৰি নহয় তহঁতৰ দোকানখন কোনডোখৰত আছিলে মানে বহুত দিন হ'ল অ' মই যোৱা নাই সেইফালে কোনডোখৰত আছিলে বাৰু চাৰিআলিটোৰ মূৰতে ন এই অঁ অঁ অঁ গম পাইছোঁ এই কি আছিলে দোকানটোৰ নাম কি আছিলে অঁ নীলোৎপল বুক ষ্ট'ৰ ন অঁ এই তাকে আমাৰ হেৰি ইয়াতে ল'ৰা দুটা মানে কৈছে তাতে নীলোৎপল বুক ষ্ট'ৰ আছে মই বোলো এইটো মোৰ লগৰে আগতে আমি লগতে পঢ়া বুলি কৈছোঁ অঁ তাকে লগো পোৱা নাই নাই বহুত দিন আমি

অঁ মাহঁত ভাল আছোঁ মায়ে মই থাকোঁ আৰু দেউতাওচোন কামৰ জেগাতে তাতে আৰু বাহেঁতেও সেই নিজৰ কামতে তাতে আছে মায়ে ময় ঘৰত থাকোঁ আৰু দুটা মানুহ আমি তহঁতৰ ঘৰত ভালনে গম পাইছোঁ খেতি অঁ কৰা হৈছে সেই ধান কালি দাই শেষ হৈছে আজি এই মানুহ দুটাক মানে ধান অনাইছোঁ সেই ধান মানে আনি শেষ হৈছে আজি আৰু কাইলৈকে মানে ধান চান মৰা হ'ব চাগে কাইলৈৰপৰা পৰহিলৈ ভিতৰত তহঁতৰ অঁ অঁ গম পাইছোঁ তাকে বাৰু এই খেতি চিজনত আৰু কি কৰিবি আৰু এই হেৰি কি কয় এই মানে পোৱালীবিলাকক এই মানে স্কুলৰে ল'ৰা ছোৱালীবিলাকক সেই এইবোৰ হেৰি দিব লাগে নাই গিফ্ট দিব লাগে নাই আৰু এইবোৰ খেল ধেমালি পাতি থকা হৈছে যে সেইটো কাৰণে মানে হেৰি কৰিবইপৰা নাই যাবইপৰা নাই মানে তাকে

তাকে তাকে বাকী হেৰি কি কয় এইটো বিয়া বাৰু পাতিলি নেকি নাই পাতা ন হ'ব দে একেই আৰু কি কৰিবি আৰু আমাৰ এই নাই বাঁহতকচোন দিয়াই নাই ডাঙৰকেইজনীক দিয়াৰ পিছতহে হ'ব আৰু এইবিলাক

বাকী হেৰি কি কয় ভাত পানী খালি এই বনাইছোঁ তাকে অলপ টাইম লাগিব আৰু হ'ব লাহে ধীৰে খাম আৰু লেচেৰামাহ বনাইছোঁ দুটা মানুহহে আৰু খাম আৰু শুই থাকিম আৰু খাই পেলাই তাৰপিছত আজি খানাটো তোৰ এনে নৰ্মেল আজি তোৰ কি শনিবাৰ আজি শনিবাৰ নহয় আজি তোৰ নিৰামিষে থাকে আৰু মাছ মাছ মাংস নাই

অঁ অঁ তাকে সেইটোৱে এই স্কুল আৰু এখন এই হেৰি কি কয় এই দুখন নৰ্মাল দুখন এই শিলাচাকুৰ হেৰি এখন মধ্য ইংৰাজী বিদ্যালয় সেইখনতে আৰু অঁ তাতে সেইয়াতে ল'ৰা ছোৱালীখনৰ হাঁ কি কৈছ অঁ শিক্ষকসকল মানে আমাৰ আগৰ ছাৰহঁতি আছে কিন্তু নতুনকৈ কেইগৰাকীমান আহিছে মানে এতিয়া আমি মষ্ট মানে পাঁচগৰাকীমান হ'ব হেৰি দুজন আগৰ আছে আৰু তিনিগৰাকী নতুন আহিছে মানে তেন্তে

ল'ৰা ছোৱালী তোৰ ল'ৰা আমাৰ হ'ব চাৰিটামান আৰু ত্ৰিছটামান হ'ব ল'ৰা আৰু ছোৱালী আছে চাৰি মানে তোৰ ঊনৈছজনী ল'ৰাকেইটা ছোৱালী মানে মানে হেৰি কি কয় সেই খেল ধেমালিটো এই এইটো পাতি দিয়া হ'ল আৰু তাৰপিছত এতিয়া মানে হেৰি কৰা হ'ব এইটো হৈ গ'ল কি ধুনীয়াই পাৰফৰ্ম কৰিছে ল'ৰা ছোৱালীবিলাকে তেল তোৰ ফাৰ্ষ্টতে প্ৰথমদিনাখনি দৌৰটো এশ মিটাৰ দুশ মিটাৰ তাৰপাছত লং জাম্প মানে আউটড'ৰখিনি আৰু লং জাম্প হাই জাম্প তাৰপিছত তোৰ তোৰ জেভলিন থ্ৰ' ডিচকাছ থ্ৰ' শট পুট থ্ৰ' তাৰপিছত ৰিলে দৌৰ আৰু কি কয় তোৰ এইবিলাক কাবাডী মানে টিম টিমৰ খেলবিলাক হয় এইবোৰ কাবাডী হেৰি এইটো কি কয় খো খো সেইবিলাকো খেলোৱা হ'ল তাৰপিছত ছেকেণ্ড দিনাখনি তোৰ আউট ইনড'ৰ ছেকেণ্ড দিনত তোৰ সেই ইনড'ৰ খেল ইনড'ৰত আৰু কি আৰু জৰি গান আৰু তোৰ জ্যোতি সংগীত আৰু অঁ তোৰ এইয়া ৰাভা সংগীত জ্যোতি সংগীত তাৰপিছত আধুনিক গীত তাৰপিছত হেৰি হাইটো ডান্সত তোৰ সত্ৰীয়া নৃত্য আৰু আজিকালিতো নতুন নতুন আৰু এইবিলাক ডান্স আৰু কি ক'বি আৰু এইবিলাক ছোৱালীবিলাকে পাৰফৰ্ম কৰিছে আৰু নতুন নতুন পিছত তোৰ অঁ সেইটোৱে বহুত কিবাকিবি শিকে এইটো কি কয় ইউটিউবৰপৰা চাই চাই শিকে সেহেঁতি ল'ৰা ছোৱালীবিলাকো এডভাঞ্চ সেইটো কাৰণে আমি হেৰিবিলাকো টিচাৰবিলাকো অলপ এডভাঞ্চ হ'বলগীয়া হয় আৰু আৰু লগতে মানে মিলাই মেলি চলিব লাগিবতো

অঁ দৰকাৰ হয় হয় হয় অঁ

অঁ সেইটোৱে অঁ অঁ মই যাম এই

দহ তাৰিখে আৰু এডভাঞ্চ তোক কি কিবা এটা দি দিওঁ এতিয়া মানে হেৰি কৰি দিওঁ গুগল পে' কৰি দিওঁ কিমান

অঁ নহয় এনেই এডভাঞ্চ এটা বোলো দি থওঁ পে'মেণ্ট এটা কৰি থওঁ তাৰপিছত মই দহ তাৰিখে গৈ পিনে মানে তোক লৈ আহিমগৈ তই হেৰি কৰিবি চিনমান দে ঠিক আছে দে মই তোক পে' কৰি আছোঁ হ'ব দে অঁ